উপহাৰ হিচাপে গদ্য কবিতা সৰুকালতে লিখিছিলোঁ বিশেষকৈ পঢ়ি থকা সময়ত আমাৰ স্কুলৰ যিবিলাক আলোচ যিখন আলোচনী আছিল তাত কবিতাও দিছিলোঁ আৰু গদ্য হিচাপে গল্প আকাৰত কিছুমান লিখিছিলোঁ সেইবিলাক পঢ়ি আমাৰ শিক্ষক শিক্ষয়িত্ৰী বিশেষকৈ আমাৰ যিবিলাক শিক্ষাগুৰু তেখেতসকলে ভাল পাইছিলে বুলিয়ে কৈছিল আৰু বৰ্তমান সময়তো লিখিবলৈ চেষ্টা কৰি আছোঁ কিন্তু লিখা হোৱা নাই